আমাৰ অসমীয়া সমাজত অতীজৰে পৰা বিহুৰ সময়ত বিশেষকৈ বহাগ বিহুৰ সময়ত বহাগ বিহুৰ সময়ত আমাৰ নৃত্যৰ বহুত এটা প্ৰয়ো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে কাৰণ আৰু সেইটো হৈছে বিহু নৃত্য আৰু বিহু নৃত্যৰ আমাৰ বিহু নৃত্যৰ হুঁচৰি হুঁচৰিত ঢুলীয়া থাকে আৰু নাচনী থাকে আৰু অ' পুৰুষসকলেও নৃত্য পৰিৱেশন কৰে তাত অ' মহিলাসকলেও নৃত্য পৰিৱেশন কৰে তাত অ' আৰু এইটো এটা খুব মনো সকলোৰে বাবে এক মনোৰঞ্জনৰ খোৰাক হিচাপে হুঁচৰি বা বিহু নৃত্যটোক আমাক সকলোৱে আদৰি লৈছে আৰু অসমৰ চুকে কোণে বিহু নৃত্য কৰিবলৈ প্ৰায় সৰু সৰু ল'ৰা ছোৱালী পৰা ডাঙৰ বুঢ়া বুঢ়ীলৈ সকলোৱে বিহু নৃত্য কৰিও ভাল পায় আৰু বিহু বুলি ক'লে আমাৰ অসমীয়া মানুহবোৰ এনেই বলীয়া আৰু তাতে বিহু নৃত্য কৰিবলৈ পালেটো সকলো আৰু বলীয়া হৈ যায় আৰু এই বিহুৰ বিহুৰ কেইদিনতে আমাৰ আজিকালি যিহেতু খুব প্ৰতিযোগিতাৰ দিন তেনেকুৱাকৈ বিহুৰ দিনত আমাৰ বিভিন্ন বিহু সন্মিলন হয় আৰু বিহু সন্মিলনৰ দিনবোৰত বিভিন্ন ধৰণৰ প্ৰতিযোগিতা হয় য'ত বিহু নৃত্যৰ বিহু নৃত্যৰ প্ৰতিযোগিতা হয় য'ত হুঁচৰি প্ৰতিযোগিতা থাকে হুচঁৰি প্ৰতিযোগিতাৰ পাছতে বৰকুৱঁৰী মৌকুৱঁৰী বিভিন্ন ধৰণৰ এনেকৈ বিহু নৃত্যৰ নাচনীৰ প্ৰতিযোগিতা থাকে তাৰপৰা আৰু আমাৰ বিহু নৃত্যৰ আৰু এটা বহুত গুৰুত্বপূৰ্ণ ভাগ হৈছে কাঁহী ঘূৰাই নৃত্যও কৰে সেই কাঁহী ঘুৰোৱা নৃত্যটোৰো প্ৰতিযোগিতা হয় আৰু অসমত এগৰাকী খুব বিখ্যাত ব বিহুৱতী হৈছে ৰাজশ্ৰী নাথ তাৰ পাছতে আমাৰ আৰু অসমত প্ৰতি বছৰে প্ৰত্যেক বছৰে বিহুৰ কেইদিনতে গুৱাহাটীৰ লতাশিলত বিহু সম্ৰাজ্ঞী প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয় আৰু এই বিহু সম্রাজ্ঞীৰ প্ৰতিযোগিতাতে প্ৰতিবছৰে বিহুৰাণী বিহু সম্ৰাজ্ঞী আৰু বিহুকুঁৱৰীক বাচি ওলোৱা হয় আৰু তেনেকুৱাকৈ আমাৰ সমাজত নৃত্যৰ গুৰুত্বপূৰ্ণ ভূমিকা বিহু নৃত্যৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে